হেল্ল' অঁ অঁ জানো বাৰু কিবা ভাবিছিলে নি তাত বনাম বুলি

জানো জানো নিশ্চয় জানো জানিবই লাগিব ন

অঁ লাই গাহৰি বনাব আপুনি হয় নাই চুঙা দিয়া অঁ কলে শিকিব লাগিব আপুনি খাই যেতিয়া বনাব আৰু ধুনীয়াকে আমি খাইছোঁ নহয় টেষ্টি টেষ্টি হয় নাই অঁ অঁ

অঁ

কোমল চাউলটো মজা লাগে খাই সেইটো বনাই ভাল লাগে সেইটো দৈ লগতো আপুনি দৈ লগত খাই নাই সেইটো অঁ মাংসৰ ল'গতো খায়নে মাংসৰ লগত খাই নাই

অঁ মহ'ৰ দৈ লগত ভাল লাগে সেইখিয়ে কৰিব লাগে জলপান অলপ আইটেম বনাব লাগে মহুৰা পিঠা দৈ চিৰা হাঁহ কোমোৰা তাৰপিছত চেৱা দিয়া ভাত গাহৰি লাই আৰু কি আছিলে লাই গাহৰি সেনেকে কৰিব লাগে হয় নাই

এইখিনিৰ ওপৰত অলপ চকু দি ৰাখিব লাগে হয় নাই এতিয়া বিহু আহিছে নহয় মই জানো এতিয়া বিহু আহিছে নহয় বিহুতটো আৰু চবৰে সেই একেই খাদ্য় ন অঁ বিহুৰ দিনাটো লাগিবই আৰু

অঁ হ'ব দিয়ক